শিক্ষাই হৈছে মূল আধাৰ আৰু শিক্ষা অবিহনে একো এটা বস্তুৰ গভীৰতা জনাটো অসম্ভৱকৰ শিক্ষাই সকলো দিশতে সহায় কৰে শিক্ষা নহ'লে আমি কোনো দিশতে আগবাঢ়ি যাব নোৱাৰিম শিক্ষাই ঠিক তেনেদৰে আমাৰ অন্ধবিশ্বাসৰ পৰা মুক্ত কৰে তেনেদৰে আমাক বিভিন্ন ধৰণে আমাক শিক্ষাই সহায় কৰে শিক্ষা থাকিলেহে আমি আগুৱাই যাব পাৰিম আৰু শিক্ষাই সাংস্কৃতিক ক্ষেত্ৰতো বিশেষ ধৰণে প্ৰভাৱ পেলায় কোনো এটা বিষয়ৰ কোনো এটা যদি আমি বিষয়ৰ ওপৰত জ্ঞান নাথাকে তেনেহ'লে আমি সেই বিষয়টোৰ ওপৰত আমি আগবাঢ়ি যাব কেতিয়াও নোৱাৰিম এতিয়া বিহুৱে যেতিয়া আমি ধৰি লওঁ বিহুৱে বিহুৰ ওপৰত যদি আমাৰ সামান্য়কণ জ্ঞান নাথাকে আমি কেনেদৰে সেই বস্তু বিহুক আমি মানে বিহুক আমি আগুৱাই নিব পাৰিম এইটো নিয়াটো অসম্ভৱকৰ হৈ পৰিব সেইকাৰণে বিহুৰ ওপৰত যদি আমি জ্ঞান থাকে বিহু কেনেকৈ কি কৰা হয় বিহুক কেনেকৈ নাচিব লাগে বিহুৰ কাৰণে কেনেকৈ গাব লাগে সেইবোৰ ক্ষেত্ৰত আমাক শিক্ষাইহে আমাক সহায় কৰিব তেনেদৰে শিক্ষাই আমাক ধৰক এখন এখন অনুষ্ঠান কেনেকৈ চলাব লাগিব সেই অনুষ্ঠানটো আমি কেনেকৈ আগবঢ়াই নিব লাগিব সেইখিনিও সেইখিনিৰ ওপৰত যদি আমাৰ জ্ঞান নাথাকে আমি সেই অনুষ্ঠানটো কেতিয়াও চলাই নিব নোৱাৰিম তেনেদৰে সাংস্কৃতিক সাংস্কৃতিক যিকোনো ক্ষেত্ৰতে সাংস্কৃতিক যিকোনো বিষয়ৰ ওপৰতেই সাংস্কৃতিক যিকোনো বিষয়ৰ ওপৰতে আমাৰ নূন্য়তম জ্ঞানখিনি থাকিলেহে আমি সেইখিনিক আগবঢ়াই নিব পাৰিম আমি সম আমি সংস্কৃতিক শিক্ষা থাকিলে শিক্ষাই যে সংস্কৃতিক বিভিন্ন ধৰণে নি আগুৱাই নিব পাৰি বিভিন্ন দিশত নিব পাৰে সেইখিনি আমাৰ শিক্ষাৰ দ্বাৰাহে সম্ভৱপৰ হ'ব ধনী ধৰি লওক আমি এখন ফাংচন পাতিছোঁ সেই ফাংচনত আমি কেনেদৰে পৰিচালনা কৰিম ফাংচনটোত কেনেদৰে কোন আহিব কি কোনটো বিষয়ৰ পিছত কিটো বিষয় আহিব সেইখিনি যদি আমাৰ ধ্য়ান নাথাকে তেনে তেনেহ'লে আমি সেইটো সেই কাৰ্যক্ৰমখিনি আমি চলাই নিব নোৱাৰিম আৰু সাংস্কৃতিক আমাৰ সাংস্কৃ অসমৰ সংস্কৃতিখিনি যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ তেনেহ'লে আমাৰ তাতকৈ লজ্জাজনক বিষয় একো নহ'ব নোৱাৰিব আৰু আমাৰ পিছত প্ৰজন্মখিনিক আমি সেই বস্তুখিনি দেখুৱাবলৈ হ'লেও আমাক শিক্ষাহে লাগিব সেই সেই বিষয়খিনিৰ ওপৰত শিক্ষা থাকিলেহে আমি আমাৰ পাছৰ প্ৰজন্মই সেইখিনি চাব পাৰিব আমাৰ সংস্কৃতি আমি নিজেই জীয়াই ৰাখিব লাগিব আমি বিভিন্ন ধৰণৰ খেলা ধূলা যিবোৰ এতিয়া হেৰাই যাব লৈছে আমাৰ কণী যুঁজ কুকুৰা যুঁজ ম'হ যুঁজ এইবিলাক বস্তু আমাৰ ক্ৰমান্বয়ে আমাৰ সংস্কৃতিৰ হেৰাই যাব লৈছে সেই সংস্কৃতিখিনি আমি এতিয়া পুনৰ আনিবলৈ হ'লে আমাক শিক্ষাই লাগিব আমি কিতাপ পত্ৰত সেই বিষয় বস্তুবোৰ অন্তৰ্ভুক্ত কৰিলেহে আমাৰ পিছৰ প্ৰজন্মই সেই বস্তুখিনি পাব তেনেদৰে আমাৰ বিভিন্ন ধৰণৰ আগত আগৰ দিনত যেন যেনেদৰে মানুহে মাটিৰ ঘৰ বনাই মাটিৰ বেৰ দিছে গোৱৰেৰে বেৰ দিছে বা চৌকাত খানা বনায় ভাত বনায় কিন্তু সেই বস্তুবোৰ ক্ৰমান্বয়ে কমি আহিব ধৰিছে এতিয়া মানুহে বহুতে ইলেকট্ৰ'নিক গেছ বা এই ইলেকট্ৰ'নিকত মানে ইলেকট্ৰ'নিকত বনায় বা গেছত বা হট্ কেট্লিত এইবোৰত পানী গৰম কৰে কিন্তু আগৰ দিনত তেনেকুৱা নাছিলে আমাৰ এটা সংস্কৃতি আছিল যে কি আমি জু জুহালত পানী গৰম কৰিব বটুৱাত পানী গৰম কৰিব আলহী আহিলে ওপৰত চাহ বনাই থৈ দিব সেই তাপত গৰম হৈ থাকিব কেট্লিৰ পৰা বাকী পেলাই মানুহক চাহ দিয়া তেনেদৰে আগৰ আগৰ দিনত ম ম গৰুৰে মৰণা মাৰে ধানৰ ধান হেৰি কৰে মৰণা মাৰে কিন্তু এতিয়া সেই বস্তুবোৰ নাইকীয়া হৈ ক্ৰমান্বয়ে ট্ৰেক্টৰে মৰা হৈছে সেই সেই আমাৰ পুৰণা যিবিলাক সংস্কৃতি সেই সংস্কৃতিবোৰ আমি এতিয়া ধৰি ৰাখিব পাৰিলেহে আমাৰ পিছৰ প্ৰজন্মখিনিয়ে বুজি গম পোৱা যাব আমাৰ সংস্কৃতিক সাংস্কৃতিক পথাৰৰ ক্ষেত্ৰত শিক্ষাৰ অভূতপূৰ্ণ অৱদান আছে